পৃথিৱীত সুখৰ সংজ্ঞা আচলতে চবৰে বেলেগ বেলেগ ধৰণৰ হয় মই কি বস্তুৱে মোক সুখী কৰিব পাৰে বুলি ক'লে কথাটো ক'বলৈ অকণমান জটিলেই হয় কিন্তু মানুহেতো প্ৰত্যেকটো কথাতেই সুখ কেতিয়াও বিচাৰি নাপায় সুখৰ সংজ্ঞা সকলোৰে বেলেগ বেলেগ হয় আৰু কেতিয়াবা এনেকুৱা হয় যেতিয়া আমি মহিলাসকলে দিনৰ দিনটো কাম কৰাৰ পাছত অকণমান সময় আজৰি পাওঁ তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰুচি অনুযায়ী কামবিলাক কৰিলে সেই সময়খিনিতে নিজৰ সময় বুলি অকণমান সুখ অনুভৱ কৰিব পাৰে হয়তো কিছুমানে লিখি ভাল পায় কোনোবাই কিবা এটা গুনগুনাই ভাল পায় কোনোবাই কাপোৰ চিলাই ভাল পায় নহ'লে চবৰে বেলেগধৰণৰ ৰুচি থাকে আৰু সেইমতে তেওঁলোকে সুখৰ সংজ্ঞা বিচাৰি পায় বুলি মই ভাবোঁ আৰু মোৰ সুখ বুলি ক'বলৈ গ'লে মোৰ অকণমান লিখা মেলা কৰি ভাল পাওঁ আৰু মোৰ মোৰ নিজৰ বন্ধু বান্ধৱৰ লগত অলপ সময় কটাই ভাল পাওঁ কথা পাতি ভাল পাওঁ তেওঁলোকৰ লগত গঠনমূলক সামাজিক ৰাজনৈতিক যি ধৰণৰ কথাই হওক তেওঁলোকৰ লগত মই কথা পাতি ভাল পাওঁ আৰু সেই সময় খোৱাত ছোৱাতেই আচলতে বন্ধুত্বৰ সংজ্ঞাটোও বেলেগ তেওঁলোকৰ লগত সময় পাৰ কৰা সময়খিনি আচলতে বৰ বৰ ধুনীয়া সময় বৰ সুখী সময় গতিকে মই ভাবোঁ গতিকে নিজৰ নিজৰ সুখৰ সংজ্ঞা বেলেগ আৰু মোৰ সুখৰ সংজ্ঞাটো হৈছে মই লিখা মেলা কৰি মোৰ নিজৰ আজৰি সময়খিনিত বৰ ভাল পাওঁ আৰু তাতেই মই সুখ বিচাৰি পাওঁ